ভাৰতৰ স্বাস্থ্যসেৱাৰ প্ৰণালীটো কেনেকুৱা আৰু ই আন দেশৰ সৈতে কেনেদৰে তুলনা কৰা হয় বৰ্তমান সময়ত ভাৰতৰ স্বাস্থ্য সেৱাৰ প্ৰণালীটো পূৰ্বৰ তুলনাত বহুতো উন্নত হ'বলৈ সক্ষম হৈছে পূৰ্বতে মানুহে শিক্ষাৰ ওপৰত মুঠেই গুৰুত্ব প্ৰদান কৰা নাছিল কিন্তু বৰ্তমান সময়ত নাৰী পুৰুষ সকলোৱে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তাৰ ফলত উন্নতমানৰ চিকিৎসকসকলৰো সৃষ্টি হৈছে চিকিৎসক বুলি নহয় সকলো ফালৰ পৰা উন্নত মানৱ সৃষ্টি হৈছে মানৱ সম্পদ সৃষ্টি হৈছে এই চিকিৎসকসকলৰ বাবে উন্নত চিকিৎসা সম্ভৱ হৈ উঠিছে আৰু মানুহৰ শৰীৰত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ ৰোগ ৰোগবোৰ চিনাক্ত কৰিছে আৰু সেই ৰোগবোৰ পৰা মুক্তি দিবলৈ ডক্টৰসকলে সক্ষম হৈছে আমাৰ আশে পাশে বৰ্তমান বৰ্তমান সময়ত এখনেই চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা সেৱাটো এই চিকিৎসা সেৱাটোৰ পৰা আমি বহুতো সুবিধা পাবলৈ সক্ষম হৈছোঁ কিন্তু এই সুবিধাবোৰৰ বিপৰীতে কেতিয়াবা অসুবিধাও সন্মুখীন হয় যিহতু ঠাইখনত কেৱল মাত্ৰ এখনেই চৰকাৰী চিকিৎসালয় গতিকে এই ঠাইলৈ বিভিন্ন ঠাইৰ পৰা যেনে ঢকুৱাখানা গোগামুখ চিলাপথাৰ আদি ঠাইবোৰৰ পৰা আমাৰ অঞ্চলটোলৈ চিকিৎসকক দেখাবলৈ আহে তাৰ ফালে তাৰ ফলত মানে বহুতো সমস্যা সন্মুখীন হ'বলগীয়া হয় কাৰণ কাৰণ তাত ডক্টৰ ডক্টৰসকলে সকলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইবাবে সেইবাবে কেতিয়াবা আমি জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় আৰু এই যেতিয়া চিকিৎসালয়লৈ যাব লগা হয় আৰু ডক্টৰে সকলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তাৰ বাবে আমি তাত ৰ'বলগীয়া হয় আৰু তেনে ক্ষেত্ৰত কিছুমান মানুহে মৃত্যু মুখতো পৰিবলগীয়া হয়